মোৰ জীৱনত সন্মুখীন হোৱা কিছুমান প্ৰত্যাহ্বান হ'ল মই প্ৰথমে সৰুৰ পৰা ডাঙৰ দীঘল হোৱাৰলৈকে নাজানো কেনেকৈ দেউতা নাছিল আৰু সৰুতে মায়ে কৰিছে মায়ে ডাঙৰ কৰিছে কেনেকৈ ডাঙৰ কৰিছে নাজানো কিন্তু পঢ়িব পৰা হোৱাৰ পৰা নিজে ক্লাছ এইটমানৰ পৰা নিজে টিউচন কৰি পইচা গোটাই মেট্ৰিক পাছ কৰিলোঁ তাৰপাছতেই বিবাহ পাশত আবদ্ধ হ'লোঁ বিয়াত বহি দুবছৰৰ পাছত ডাঙৰ ল'ৰাটো জন্ম পালে ডাঙৰ ল'ৰাটোৰ জন্মৰ পিছত মই গাঁৱৰ পৰা গুৱাহাটীবাসী হ'লোঁ গুৱাহাটীত আহিলোঁ গুৱাহাটীত অহাৰ সময়ত মোৰ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল যিবিলাক প্ৰত্যাহ্বান মানে মানুহে দুখৰ বুলি ভাবিলেও ভাবিব পাৰে সুখৰ বুলি ভাবিলেও ভাবিব পাৰে মোৰ কাৰণে এইবিলাক দুখ যদিও এতিয়া সুখৰ বুলিয়ে ভাৱি লৈছোঁ কাৰণ যি টাইমত মই দুখৰ সন্মুখীন হৈছিলোঁ তেতিয়া প্ৰভু ভগৱন্তক সদায় স্মৰণ কৰিছিলোঁ ল'ৰাকেইটা সৰু তাৰ মাজতে মোৰ বহুত দুৰ্যোগো গৈছে মোৰ নেবাৰৰ পৰা মাটি বাৰীৰ ক্ষেত্ৰত মোক বহুত ককৰ্থনা কৰিছে বহুত অত্যাচাৰো কৰিছে সেইবিলাক মই ভগৱন্তৰ চৰণত সেৱা জনাই প্ৰণাম কৰি মই সাক্ষী হিচাপে থৈ ধৈৰ্য ধৰি গৈছিলোঁ ঘৰ চৰত থকা মেলা বহুত অসুবিধা হৈছিল হাজ হাজবেণ্ডৰ যদিও চাকৰিটো আছিল চাকৰিৰ পইচাকেইটাৰে ল'ৰাদুটাক পঢ়া শুনা কৰাই নিজৰ খোৱা লোৱাখিনি দৰকাৰী কৰ কাতল এইবিলাক দিয়াৰ ওপৰিও অলপ পইচা সমস্যা হ'লেও নিজৰ লাগতিয়াল কিছুমান বস্তু থাকিলেও মই সেইবিলাক পৰিহাৰ কৰিছিলোঁ এতিয়া ভগৱন্তৰ কৃপাত ল'ৰা দুটাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰি ল'ৰা দুটাৰ চৰকাৰী চাকৰী দুটা হৈছে সেই চাকৰিৰে সিহঁতো নিজে চলিব পৰা হৈছে যেতিয়া মই সেই আগত হৈ যোৱা সমস্যাবিলাক মোৰ এতিয়া মনত পেলাব নোখোজোঁ কাৰণ সমস্যা মানুহৰ থাকেই সেই সমস্যাৰ মাজতে ভগৱন্তই চবকে সমস্যাও দিয়ে আৰু সমস্যাৰ মাজত সমাধানো দিয়ে সেইবুলি ভাবিয়ে মই সমস্যাৰ মাজতো ভগৱন্তই সমাধান কৰি দিছে সেই সমাধানৰ মাজত এতিয়ালৈ বৰ্তমান চলি আছোঁ ইয়াৰ মাজতো ঘৰুৱা অলপ সৰু সুৰা হাই কন্দল যায় সেইখিনি থাকিবই নিজৰ ঘৰুৱা ভিতৰতে এইখিনি অলপমান অনুমান কৰা হয় চলা হয় খোৱা লোৱাক লৈও কেতিয়াবা হয় এইটো কেতিয়াবা সময়ত ক'ৰবাৰ পৰা আহি নাপালে কেতিয়াবা ঘৰৰ কাম কৰাৰ উপৰিও অন্য বাহিৰা কামতো কেতিয়াবা ওলাবলগীয়া হয় এতিয়া যেনে কিছুমান কালছাৰেল প্ৰগ্ৰেম কৰা হয় যেনে বিহু নাম বিয়া নাম আৰু হৰিনাম ভাগৱত পাঠ এইবিলাকতো চলোঁ এইমতে চলাৰ পাছত সময় সময়মতে কেতিয়াবা ঘৰত আহিব লগা টাইমতো আহিব নোৱাৰোঁ তাৰ মাজতে আহি দৌৰা দৌৰিকৈ ঘৰৰ কামখিনি কৰোঁ ৰন্ধা বঢ়া কৰি হ'লেও ঘৰৰ পৰিয়ালক যোগাৰ ধৰি আছোঁ এইখিনি সময়ত হয়তো কিবা পৰিয়ালৰ মাজত কিবা অলপ বেয়া ভাল কথা ওলাব পাৰে সেইখিনি মই মাজত পিছত আৰু ভাবি লওঁ ভগৱন্তই মোক এইখিনি ভুল ক্ষমা কৰক সময়ত মহিলা মানুহ যিহেতু গোটেই ঘৰখনৰ সমস্যা সমাধান কৰিবই লাগিব তাৰ উপৰিও লগ বন্ধু এইবিলাকে বিচাৰিলে সময় অলপ দিবই লাগিব বা নিজৰ কালচাৰেলখিনিও বজাই ৰাখিব লাগিব শৰীৰ মন সুস্থ হোৱাৰ কাৰণে এইখিনিয়ে আছিল মোৰ